অঁ হয় হয় আমি পাইছোঁহি দাদা এতিয়া প্ৰব্লেমটো হ'ল মই আপোনাক কৈছিলোঁই যে গাড়ীত উঠাৰ সময়তে মোৰ অনলাইন পেমেণ্টৰ কোনোধৰণৰ যিবিলাক মাধ্য়ম থাকে সেই মাধ্য়মবিলাকৰ কোনো এটা নাই গতিকে মই আপোনাক কেছ পেমেণ্ট কৰিম গতিকে আপুনি একছেপ্ট কৰিব পাৰিব নিশ্চয় হয় কিন্তু মই আপোনাক গাড়ীত উঠোঁতেই কৈছিলোঁ যে মোৰ ওচৰত অনলাইনৰ পেমেণ্ট কৰা মাধ্য়মসমূহ নাই গতিকে আপুনি মোক কেছ পেমেণ্ট কৰিব লাগিব তেতিয়া আপুনি গাড়ীত উঠোঁতেই হয় বুলি কৈছিলে হয় এতিয়াতো এতিয়া মোৰ ক্লাছৰ টাইম হৈছে এতিয়া এতিয়া দোকানবিলাকো ভালকৈ খোলা নাই গতিকে মই আপোনাক খুচুৰা কৰি আনি দিবলৈ অকণমান অসুবিধা হয় মোৰ ওচৰত পাঁচশ টকীয়া আছে হয় হয় অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক হয় আপুনি এতিয়া হয় মই গম পাইছোঁ আপোনালোকৰ অনলাইন মাধ্য়মেৰেই সকলো কৰা হয় কিন্তু এতিয়া মোৰ হাতত অনলাইনৰ মাধ্য়মসমূহ নাই সেইবাবে মই আপোনাক কেছ কৰিবলগীয়া হৈছে হয় ঠিক আছে থেংক ইউ থেংক ইউ